য' মনোবৃত্তি বা ভগৱানে যদি চকু মেলি চাই ত' অকণমান ব্ৰইলাৰ ফাৰ্মখন ডাঙৰ কৰাৰ প্ৰচেষ্টাৰে

ত' তেনেকৈ বুলিয়ে ভাবোঁ তেনেকৈ আমাৰ নিবনুৱা সমস্যাটো দূৰ হ'ব বিশেষকে